গছ ৰুবলৈ মই উৰ্বৰা মাটি ব্যৱহাৰ কৰোঁ আৰু গছ ৰোওতেনে গছৰ গাঁত খান্দি তাত সাৰ গোবৰ দি গছপুলি ৰুলে ভাল হয় আৰু সেই গছপুলি কাৰণে আমি ব্যৱহাৰ কৰা সাৰ হৈছে অতি উত্তম গোবৰ সাৰ কিছুমানে গছপুলিত ৰাসায়নিক সাৰো ব্যৱহাৰ কৰে কিন্তু ৰাসায়নিক সাৰৰ পৰা উৎপন্ন হোৱা গছৰ ফলমূল খালে মানুহৰ শৰীৰৰ কাৰণে অসুবিধা হয় সেয়েহে আমি ঘৰত প্ৰস্তুত কৰা ঘৰুৱা সাৰ আৰু গোবৰ সাৰ এ দিলেই ভাল বুলি মই ভাবোঁ